মই মোৰ ল'ৰাটো আৰু ছোৱালীজনী ফুটবল খেলত দিবলৈ বিচাৰিছোঁ ফুটবল খেলত শিক্ষাৰ কাৰণে ভাল প্ৰশিক্ষক এজন দৰকাৰ হয় ভাল প্ৰশিক্ষকজন বিচাৰি মই ডিব্ৰুগড় বে বেলেগ বেলেগ জেগাত গৈ প্ৰশিক্ষণ বিচাৰিলোগৈ বিচাৰি মানে জানিলোঁ যে প্ৰশিক্ষকজনক সুধিলোঁ প্ৰশিক্ষণ কৰিবলৈ প্ৰশিক্ষণ দিবলৈ হ'লে মানে ফুটবলৰ কি কি বস্তুৰ দৰকাৰ হয় কি কি কি কি কৰিব লাগে কি কি কি কি কৰি শিকিব যাব লাগে আৰু সেইজন ভাল প্ৰশিক্ষণ হয়নে নহয় ভালকৈ প্ৰশিক্ষণ দিয়েনে নিদিয়ে তাৰ বিষয়েও মই জানিবলৈ বিচাৰোঁ প্ৰশিক্ষণ বাবে প্ৰশিক্ষণ বাবে ভালকে শিকাইনে নিশিকায় কিমানখিনি ল'ৰা ছোৱালী শিকায় কিমান ক'ত যাব লাগিব কি কি পৰিধান কৰিব লাগিব সেইবোৰ মই জানিব বিচাৰোঁ ফুটবল খেলৰ বাবে আৰু কি কি দৰকাৰ হয় কোনটো টাইমত যাব লাগিব কোনটো টাইমত উঠিব লাগিব উঠি যাব লাগিব কোনটো টাইমত শিকাব সেইটো সেইটোৰ বিষয়েও মই জানিব বিচাৰোঁ ভাল প্ৰশিক্ষক এজন বিচাৰি যাবলৈ হ'লে মানে ভাল প্ৰশিক্ষক এজন বিচাৰি যাবলৈ হ'লে মানে আৰু বহুত ক'ত ক'ত কিমান ক'ত ক'ত শিকা ক'ত ক'ত চাৰ্টিফিকেট পোৱা সেইবোৰো জানিব লাগিব ক'ত ক'ত শিকালে কিমান কিমান জেগাত শিকাইছে কিমানখিনি আগবঢ়া হয় সেইবোৰ মই জানি পানেহে তাৰ ভাল প্ৰশিক্ষক এজনক মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী দিব বিচাৰোঁ আৰু ওচৰ চুবুৰীয়া কাৰোবাক লগত ল'ৰা ছোৱালীৰ লগত আগবঢ়াই লৈ যাবৰ কাৰণে মোৰ সি বিচাৰোঁ লগতে ভাল প্ৰশিক্ষক এজন হ'লে মানে আমাৰ ঘৰৰ ওচৰতে আহি মানে গোটেই ল'ৰা ছোৱালীখিনিকো শিকাব পাৰে সেইটো কাৰণেও এ সেইটো কাৰণেও ভাল তাৰ কাৰণেও মই ব্যৱস্থা কৰিছোঁ ভাল প্ৰশিক্ষকজন যেতিয়া আহিব তেতিয়া গোটেইখিনিয়ে মানে ভালকৈ শুনি মেলি কি কি দৰকাৰ হয় তি সেইখিনিও সুবিধা হ'লে মানে বেছি ভাল হয় ফুটবল খেলৰ প্ৰশিক্ষণ আজিকালি বহুত ফুটবল খেলৰ প্ৰশিক্ষণ আজিকালি বহুত আছে কিন্তু মানে ভাল প্ৰশিক্ষকজন ওচৰে পাজৰে থাকিলে মানে বেছি ভাল হয় অলপ দূৰ হ'লে মানে প্ৰশিক্ষকজন অহা যোৱা কৰিবলৈ সুবিধা নহয় তাৰ কাৰণেও মানে সেইকাৰণে প্ৰশিক্ষণ যদি ভালকে শিকায় তেতিয়া আমাৰ ল'ৰা ছোৱালীয়েও ভালকৈ আগবাঢ়ি যাব পাৰে খেল কুদত খেলত আৰু খেলত খেলত কিন্তু প্ৰশিক্ষণ ল'বলৈ হ'লে ভালকৈ শিকিবলৈ হ'লে মানে দৌৰটো বহুত প্ৰয়োজন দৌৰ মৰাটো বহুত প্ৰয়োজন আমাৰ ল'ৰা ছোৱালীক সেই প্ৰশিক্ষকজনে দৌৰ মাৰিবলৈ কয়নে নকয় খোৱা বোৱা কি কাৰণে কেনেকৈ পৰিধান কৰিবলৈ সেই খোৱা বোৱা কেনেকৈ গ্ৰহণ কৰিব লাগে সেইখিনি সেইখিনি প্ৰশিক্ষক এজনে যদি ভালকৈ ক'ব পাৰে তেতিয়াও মানে প্ৰশিক্ষকজন আমাৰ কাৰণে ভাল আমি তেনেকেই আমাৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাব বিচাৰোঁ